হয় বেংক এক একাউণ্ট এটা খোলাৰ প্ৰক্ৰিয়াসমূহ মই যিমানখিনি মোৰ জ্ঞাত সেইখিনিহে মই ব্যক্ত কৰিব বিচাৰিছোঁ এটা বেংক একাউণ্ট খুলিবলৈ প্ৰথমতে আপুনি সেই বেংকত গৈ পেলাই বেংক বিষয়ৰ পৰা এখন ফৰ্ম থাকে সেই ফৰ্মখন ল'ব ফৰ্মখন লৈ আপুনি আপোনাৰ ফটো দুকপি আপুনি হাতত নিব আপুনি এখন পেন কাৰ্ড নিব আৰু আপোনাৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ হিচাপে আপুনি পেন আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আৰু সেই সেই কাৰ্ডসমূহ যদি আপোনাৰ হাতত নাথাকে তেতিয়া আপুনি আমাৰ যি গাঁৱৰ মুখ্য ব্যক্তি গাঁওবুঢ়া বা গাঁও পঞ্চায়তৰ সভা সভা সম্পাদক তেওঁলোকৰ দ্বাৰা এখন স্থায়ী বাসিন্দা প্ৰমাণ পত্ৰ আৰু জন্মৰ প্ৰমাণ পত্ৰ হিচাপে আপুনি পেন কাৰ্ড নাথাকিলে আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন এইকেইটা বস্তু আপুনি লগত লৈ আপুনি এটা বেংকত গৈ আপুনি এখন এটা বেংক একাউণ্ট খুলিবলৈ আপোনাৰ সুবিধা হয় তাৰপাছত আপুনি ফৰ্মখনত প্ৰথমতে আপুনি নাম লিখিব আপোনাৰ আপুনি কেয়াৰ অফ ৰ আপোনাৰ গাৰ্জেনৰ নাম লিখিব আপোনাৰ জন্মৰ তাৰিখ লিখিব আপোনাৰ ঠাইখনৰ নাম লিখিব আপুনি পুৰুষ নে মহিলা আপোনাৰ লিংগ লিখিব তাৰপাছত আপোনাৰ যোগাযোগৰ এটা এ মোবাইল নাম্বাৰ তাত থকাটো যিহেতু প্ৰয়োজনীয় কিয়নো সেই মোবাইল নাম্বাৰতে আপোনাৰ একাউণ্টত আপুনি যিমান টকাৰ লেনদেন কৰিব আপুনি আপোনাৰ সেই বিষয়ে আপুনি আপোনাৰ মোবাইলত এলাৰ্ট হিচাপে আপুনি দেখি থাকিব গতিকে তাত এটা মোবাইল নাম্বাৰৰো প্ৰয়োজন হয় তাৰপাছত আপুনি আপোনাৰ একাউণ্টটো খুলিবলৈ এটা মিনিমাম এটা বেংকৰ সি এটা টকাৰ প্ৰয়োজন হয় সেই টকাটো আপুনি একাউণ্ট খুলিবৰ সময়ত আপোনাৰ লগত থাকিব লাগিব আপুনি সেই টকাটো আপুনি বেংকত ডেপজিট কৰিব লাগিব তাৰ পাছত আপোনাৰ আপুনি সেই গোটেই আপোনাৰ যিখিনি ডকুমেণ্ট থাকে তাৰ এটা জেৰক্স কপি আপুনি বেংকত জমা কৰিব লাগিব একাউণ্ট খুলিবৰ কাৰণে আপুনি সেইকেইটা বস্তু আপোনাৰ লগত আপুনি নিব লাগিব আৰু মই জনাৰ মই যিহেতু যিমান জানো সেই জনাৰ মতে বেংকত ছেভিংছ ৰেকাউ ৰেকাৰিং আৰু ফিক্স ডিপ'জিট এনেকুৱা ধৰণৰ একাউণ্ট থাকে ছেভিংছ একাউণ্টটো হ'ল আপুনি আপোনাৰ টকা আপুনি জমা কৰিবও পাৰে আপুনি আপোনাৰ প্ৰয়োজন হ'লে উলিয়াবও পাৰে ছেভিংছ একাউণ্টৰ কিছুমান লিমিট থাকে আপোনাৰ এটিএমৰ সুবিধা থাকে আপুনি এটিএমৰ সুবিধা আপুনি ছেভিংছ একাউণ্টত ল'ব পাৰে এটিএম থাকিলে আপুনি বেংকত গৈ শাৰী পাতি থাকিবৰ প্ৰয়োজন নহয় আপুনি এটিএম আমাৰ বিভিন্ন জেগাত এটিএম থাকে আপুনি তাৰ পৰা এটিএমৰ সহায়ত আপোনাৰ জমা পইচা আপুনি উইড্ৰ' কৰি আনিব পাৰে সেইটো হ'ল আপোনাৰ ছেভিংছ একাউণ্ট তাৰপিছত তাত আপুনি এটা ইণ্টাৰেষ্টো আপুনি পায় আপোনাৰ যিখিনি আমি জমা ৰখোঁ তাৰ পৰা বেংকে আমাক এটা সামান্যতম ইণ্টাৰেষ্টো আমাক প্ৰদান কৰে আপুনি ছেভিংছ একাউণ্টত আপুনি জমা উইথড্ৰ' আপোনাৰ ব্যৱহাৰ অনুসৰি আপুনি কৰিব পাৰে তাৰপিছত আপোনাৰ ফিক্স ডিপ'জিট আপুনি এটা পৰিমাণৰ টকা আপুনি ফিক্স ডিপ'জিট কৰি ৰাখিব পাৰে বেংকৰ কিছুমান সময়সীমা নিৰ্ধাৰণ থাকে আপুনি সেই সময়সীমাৰ ভিতৰত আপুনি এটা এমাউণ্ট আপোনাৰ সামৰ্থ অনুযায়ী আপুনি এটা ফিক্স ডিপ'জিটো কৰি ৰাখিব পাৰে ঠিক তেনেকৈ আপোনাৰ ৰেকাৰিঙৰো সুবিধা আছে আপুনি ৰেকাৰিং একাউণ্ট খুলি ৰেকাৰিং একাউণ্টৰ আপুনি বেনিফিটসমূহ ল'ব পাৰে সেইখিনি আমাৰ বেংকৰ পৰা আমাৰ আমি পোৱা ফেচিলিটি কাৰণ বেংক আমাক প্ৰয়োজন হয় কিয়নো বেংক বেংক আমাৰ বেংকবিলাকো আমাৰ পৰাই চলি আছে গতিকে আমি সদায় বেংকৰ সুবিধাখিনি লোৱাটো আমাৰ প্ৰয়োজনীয় বা আমাৰ আমি ছেফটি আমাৰ পইচা আমি ঘৰত জামা কৰাটো আমি বেংকত আমি জামা কৰাটো আমাৰ কাৰণে নিতান্তই প্ৰয়োজনীয় বুলি মই ভাবোঁ